মই অসমীয়া ৰত্নাকৰ চিনেমাখন চাইছোঁ ভাল লাগে তাত তেওঁ তাত অভিনয় কৰিছে যতীন বৰা বৰষা ৰাণী আৰু বহুতো এক্টৰে মানে অভিনয় কৰিছে বৰষা ৰাণী ভাল ভাল লাগে তেওঁৰ সংলাপবিলাক শুনি ভাল লাগে আৰু তেওঁৰ এক্টিং তেওঁৰ নাচ গান কৰা মানে ষ্টাইল তেওঁ কথা কোৱা ইষ্টাইলটো ভাল লাগে আৰু কাহিনীটো খুবেই ভাল লাগিছে তাত মানে কিছুমান ডাঙৰ ঘৰৰ মানে ছোৱালী এইটো সৰু এজন ল'ৰাক ভাল পাই তেওঁ বিয়া হৈছে তাৰ বাবে বহুতো মানে সমস্যাৰ সন্মুখীনো হৈছে কিন্তু তেওঁলোকৰ মানে ভাল লাগিছে কিবা কাহিনীটো দেখি আৰু তেওঁলোকৰ কৰ যেনেদৰে মানে এক্টিং কৰিছে তাত দেখুওৱা প্ৰত্যেকটো মানে চব প্ৰত্যেকটো চিনেই ভাল লাগিছে আৰু তেওঁলোকৰ সংলাপবোৰ বহুতো মানে চছিয়েল মিডিয়াৰ যোগেদিও বহুতো ভাইৰেলো হৈছে ভাল লাগে মানে তেওঁলোকৰ সংলাপবোৰ শুনি আৰু তেওঁলোকৰ ইষ্টাইল আৰু কথা কোৱাৰ ধৰণ সাজ পোচাক নাচ গান তাত থকা গানবোৰো ভাল লাগে আৰু সৰু ছোৱালী এজনীও তাত এক্টিং কৰিছে তাইৰো ভাল লাগে ধুনীয়াকৈ গাইছে এক্টিং কৰিব পাৰিছে আৰু বৰ্ষা বাক সঁচায়ে ভাল লাগে তেওঁৰ কথাবোৰ ভাল লাগে তেওঁ বহ বহুত সৰুৰপৰাই তেওঁ এক্টিঙৰ সৈতে জড়িত হৈ আছে আৰু বহুতো শ্ব' কৰিছে চিৰিয়েল গানত তেওঁৰ অভিনয় কৰিছে ৰিচেন্টলি তেওঁ বিয়া হৈছে ভাস্কৰ বৰুৱাৰ লগত আৰু ভাল লাগে দুয়োজনকে আৰু সঁচাই বৰষা বা মানে মই ভালপাওঁ তেওঁক ভাল লাগে মুঠতে